মই ৰন্ধা বঢ়াৰ আগত যিবোৰ পাচলি বাচন বৰ্তন ধুই লওঁ তাৰপিছত চাউল দাইল পাচলিবোৰ ধোওঁ কাটি লওঁ এক চাইটকৈ কাটি লওঁ লৈ ভালকৈ চিজিল কৰি থওঁ যিহেতু আমাৰ অৱস্থা বেয়া বতাহ বৰষুণ আহিলে বা ৰ্টিঙবোৰ ফুটি যায় পানী পৰে ঘৰত তাৰপিছত বতাহ আহিলে ধূলি বালি আহি বাচন বৰ্তনত পৰে সেইবাবে বাচন বৰ্তনবোৰ ধুই লওঁ শাক পাচলিবোৰ আজিকালি বহুত লেতেৰা হৈ থাকে শাক পাচলিবোৰ ধুব লাগে ধুই শাক পাচলিবোৰ ধুই কাটো কাটি পেলাই কাটি পেলাই বনাওঁ আৰু যিদিনা মাছ মাংস আনে সেইদিনা অলপ কাম বেছি হয় মাছ মাংসখিনি আগে ধোওঁ তাৰপিছত শাক পাচলি বা আদা নহৰু বাকলি চেলাই লওঁ লৈ পেলাই পিছোঁ তাৰপিছত বনাওঁ বা আৰু বাচন বৰ্তনবোৰ ভালকৈ ধোওঁ